পশুপালনৰ লগত মিলাই আমি বিভিন্ন ব্যৱসায় কৰিব পাৰোঁ যেনেকৈ আমি যদি ছাগলী বা কুকুৰা হাঁহ পুহোঁ তেতিয়া আমি তাৰ মাংস বেচি কাট আমি বজাৰলৈ নি মাংসটো কাটি বাছি আমি বেচিলে তেতিয়া আমাৰ লাভ হয় বা ঊণৰ পৰা এতিয়া আমাৰ কি লাভ হ'ব ঊণৰ ঊণৰ পৰা আমি ঊল পাওঁ ঊলেদি আমি কাপোৰ গুঠোঁ যেনে ছুৱেটাৰ শ্বল মোজা ইত্যাদি ইত্যাদি আমি তেনেকৈয়ো ধৰি লওক আমি লাভ হয় আমাৰ তেনেকৈয়ো আমাৰ লাভ হয় আৰু গাখীৰৰ পৰা এতিয়া বহুত বস্তু পাব পাৰোঁ আমি আমি এতিয়া গাখীৰটো মানে নেবেচি গাখীৰ হিচাপে নেবেচি আমি গাখীৰৰ পৰা দৈ ক্ৰীম বা আমি গাখীৰৰ পৰা পনিৰ মিঠাই এনেকৈয়ো আমি বিক্ৰী কৰি আমি যথেষ্ট লাভৱান হ'ব পাৰোঁ আৰু কণীটো আমি বিক্ৰী কৰি আমি লাভৱান হ'ব পাৰোঁ বা এতিয়া বইল কণীটো বেচিলে আমাৰ বেছি লাভ হয় যিহেতু আমি বইল কৰি দিওঁতে আমাৰ পইচাটো আমি বেছিকৈ পাওঁ যিহেতু আৰু কণীৰ পৰা কেকো বনোৱা হয় তেনেকৈয়ো আমি বহুতো লাভ পাব পাৰোঁ মুঠতে মুঠতে পশুপালনৰ লগত মিলাই আমি বহুতো ব্যৱসায় এনেকৈ কৰিব পাৰোঁ ই বহুত লাভজনক হয়